হেল্ল' অঁ হেল্ল' শুনিছ নাই অঁ এই এই যে আমাৰ এইটো বিহু ফাংচনখন যে আমি পাতিব লৈছোঁ অঁ এতিয়া তাত তই কাক মাতিলে ভাল হ'ব বাৰু এনে হেৰি অঁ অঁ অঁ অঁ অঁ এই সন্ধ্যা কাৰণে যিখন সাংস্কৃতিক অনুষ্ঠানটো হ'ব সেই অনুষ্ঠানটোৰ কাৰণে এনেতো হেৰিকে মাতিলে ভাল হ'বনি বাৰু

অঁ এই এই শংকুৰাজ কোঁৱৰকে মাতিম বুলি ভাবিছোঁ তাৰ গানবোৰ অকণ সুৰটো পাপনৰ নিচিনা গহীন গভীৰকৈ গায় মানে হাল্লা গোল্লাও সিমান নহয় গহীন গম্ভীৰ ল'ৰা এনে তাৰ গানবোৰ ভালে লাগে নহয় নহয় বিহু বতৰ হাল্লা গোল্লা লাগে তাৰ সুৰটোও ভাল লাগে অকণ পাপনৰ মানে হেৰি নিচিনাকৈ গায় সেইটো কাৰণে ভাবিছোঁ সেইটোকে কৰিম বুলি ভাবিছোঁ তোৰ এই তেতিয়াহ'লে কাইলৈ মানে আমাৰ কমিটিৰ মানুহখিনি এই মানুহখিনি মিটিং এখন দি গোটেইখিনি তাতে আলোচনা কৰি তাৰ নামটোকে ক'ম বুলি ভাবি আছোঁ এতিয়া তোক মাতিম

অঁ অঁ তাকে মই তোলৈ সেইটো কাৰণে ফোনটো কৰিলোঁ বুইছ নাই ফোনটো কৰি মেলি বোলো পাৰিলে মিটিংখন দিম মিটিংখন দি কমিটিখনক আলোচনাটো কৰি তাকে জনাম তেতিয়াহ'লে ন অঁ অঁ সেইটোৱেই চূড়ান্ত সিদ্ধান্ত তাকে এতিয়া সবে আকৌ বেলেগ বেলেগ লোককো ভাল পাব পাৰে নহয় মই এতিয়া তাৰ নামটোকে উত্থাপন কৰিছোঁ আৰু মাতিম বুলি অঁ অঁ তাকে হাল্লা গোল্লা নোহোৱাকৈ ভাল হ'ব আৰু গহীন গম্ভীৰকৈ গায়

অঁ মই ফোন কৰি অঁ তোলৈ ফোন কৰিম দে গোটেই কমিটিখনলৈ ফোন কৰি দিম আৰু তই যাবি তেতিয়াহ'লে দেই অঁ ঠিক আছে ঠিক আছে মই তোক পাৰিলে আজি গধূলি জনাই দিম আৰু ঠিক আছে ঠিক আছে হ'ব দে হ'বদে অঁ অঁ